হেল্ল' অঁ অঁ অঁ পবন দা ফালে মানে অঁ মই চিনি পাওঁ চিনি পাওঁ আপোনাক হয় হয় কওকচোন

হয়

অঁ হয় অঁ অঁ অঁ অঁ কিবা আপোনালোকৰ তাৰমানে গাড়ী চাড়ী লাগিছিলে নেকি অঁ অঁ অঁ অঁ নহয় আপুনি অকল যাম বুলি

হয় হয় হয়

হয় হয়

দুদিনত বহু কষ্ট হ'ব নহয় আপোনালোকৰ দুদিন অঁ অঁ অঁ হয় হয় হয় এই এতিয়া আপোনালোকৰ মানুহখিনি অলপ বয়সস্থ আছে ন হয় নেকি তেতিয়াহ'লে আপোনালোকক অলপ ভাল গাড়ী লাগিব কি গাড়ী ল'ম বুলি ভাবিছে মোৰ লগত ইন'ভা আছে আৰু ব'লেৰু আছে এই কি মানুহ কেইজন হ'ব বাৰু দহজন দহজন হ'লেতো ইন'ভাখনতে অলপমান কষ্টই হ'ব আপোনাক হেৰি ট্ৰেভেলাৰ কমাই দিয় কমাই দিলেতো এতিয়া ইন'ভাখন ল'ব লাগিব নহ'লে আপোনালোকৰ ভাড়া পাতি কিবা কিবি বহুতখিনি খৰছ হ'বচোন হয় নেকি ভাড়া পাতিটো আগতীয়াকে পাতি লোৱাটো ভাল হয় ভাড়াটো আপোনালোকৰ এতিয়া আপুনি বগীবিল হৈ মৰাণ হৈ যোৰহাট হৈ শিৱসাগৰ হৈ

অঁ তাকে আপোনালোকৰ মোটামুটি খৰচাটো দহহেজাৰ গাড়ী ভাড়াটো অঁ দহ হেজাৰতে মই মই আপোনালোকক মানুহখিনি বুঢ়া বৃদ্ধ বুলি কোৱা কাৰণে দিছোঁ আৰু ঠিকে অঁ অঁ তাৰপৰা আপুনি যে কিমান তাৰিখটো আপোনালোকে জানে আকৌ কোনদিনাখন যায় কেতিয়ালৈ যাম বুলি ভাবিছে অঁ জানুৱাৰী পঁচিছ তাৰিখত মোৰ বেলেগ ভাড়া আছে তাৰ আগতে আপোনালোকে লওক

তাৰ আগতে বিশ তাৰিখত গ'লে আপোনালোকে মোক পঁচিছ তাৰিখত আজৰি কৰি দিব পাৰিব গতিকে এতিয়া আপোনালোকে বিশ তাৰিখৰ পৰা ওলাওক আৰু

হয় আগধন হিচাপে দি নথ'লে মানে কেতিয়াবা ৰিজাৰ্ভ কেঞ্চেলো হৈ যে সেইটো কাৰণে মানে দি থোৱা হয় ইনে'ভা আপুনি দহজন যাব নোৱাৰিব মোটামুটি ছজন মানুহ হ'লে

হয় জানুৱাৰীত আপোনাৰ প্ৰ'গ্ৰামেই আছে অঁ ঊনৈছ তাৰিখত আপুনি যাম কৈছে অঁ হয় আজিৰ পৰা বন্দোবস্ত হৈছে এতিয়া আজিৰ পৰা কালি পৰহিলে ভিতৰত আপুনি পইচাটো দিলে ভাল হয় বুলি ভাবিছোঁ মই অঁ নহয় একাউটন্সৰ পৰা একাউটন্সত অলপ দিগদাৰ আপুনি দিলে ভাল হয় আৰু হয় হয় মানে একাউটন্সৰ পৰা একাউটন্সত কেতিয়াবা সোমাই কেতিয়াবা নোসোমায় এনেকুৱা হয় যে গুগল পে' গুগল পে' অঁ গুগল পে'ত কৰি মই হেৰি ভাল পাওঁ আৰু হ'ব মই তেনেহ'লে আপুনি এটা কাম কৰিব মই গধূলি ঘৰলৈ যাম নহয় আপুনি ওচৰ গাঁৱৰ মানুহ হিচাপে গধূলি পাৰিব আপোনালোকে দিনত যাম ভাৱিছেনে নে ৰাতি ওলাই যাম বুলি ভাৱিছে ৰাতি যাব অঁ আজিকাল ঠাণ্ডা দিন আহিলে আকৌ বয় বস্তু কাপোৰ কানিবিলাক ভালকে লৈ ল'ব আপোনালোকে আগতে গৈ নোপোৱা মানুহ ঠাণ্ডা হ'বগৈ নাই অঁ সেইকাৰণে অঁ অঁ অঁ অঁ অঁ আপুনি তেনেহ'লে জানেই আৰু ক'ত কি দৰকাৰ হয়

অঁ হ'ব বুলি আছে অঁ আপুনি আকৌ গুগল পে' কৰিম ক'লে ন অঁ অঁ অঁ অঁ মই লাইনতে আছোঁ বাৰু আপুনি ফোনটো কাটিলেহে অঁ অঁ অঁ